অঁ মই জেচমিন নেওগে কৈছোঁ এই যোৱাকালি মানে হেৰি মই মই দিগবৈ গৈছিলোঁ ইণ্টাৰভিউ কাৰণে তো আহোতে মানে দেৰি হ'লে বহুত ভিৰ আছিলে তো তাৰপা আহোঁতে এতিয়া গাড়ী চাৰী মানে এনেও সেইফালৰ পৰা আহা অসুবিধা তেতিয়াি ৰখি থাকোঁতে এতিয়া গাড়ী চাৰি অহা নাই সিমানতে মানে আপোনাক আপোনাৰ কেবখন আপোনাক লগ পালোঁ ত আপুনি মোক থৈ গৈছিলেহি মনত আছে চাগে অঁ কালিৰ কথা হয় হেৰি অঁ সেইটো কাৰণে ইমান ভালকৈ একো অসুবিধা নোহোৱাকৈ আপুনি যে থৈ গ'লহি তাৰ বাবে আপোনাক ধন্যবাদ জনাবলে মোক মানে কল কৰা হৈছিলে আৰু ও ও